যোৱা ডিচেম্বৰ মাহত মই বাইক চলাই গৈ থাকোঁতে মোৰ পকেটৰ পৰা ম'বাইলটো পৰি ভাগিলে ভাগিলে মানে মোৰ ম'বাইলটো একেবাৰে বেয়াই হৈ থাকিলে তাৰপিছত আপোনাৰ মই ভাৱিছিলোঁ জানুৱাৰী আহি আছে নতুন বছৰো আহি আছে লগতে মই ম'বাইল এটা লৈ লওঁ নতুন ম'বাইল এটা বিহু বুলি বিহুও আহি আছে যিহেতু জানুৱাৰীও আহি আছে লগতে তাৰ পাছত মই আপোনাৰ ৱেবচাইটত গ'লোঁ গৈ অৰ্ডাৰটো চালোঁ ডিস্কাউণ্ট বিলাক চালোঁ অৰ্ডাৰৰ তাত মই পালোঁ যে এটা ম'বাইল বিশ হেজাৰ টকীয়া এটা ম'বাইল মোক ফিফটি পাৰ্চেণ্ট অফ দি দহ হেজাৰ টকাত এভেইলেবল কৰোৱাই আছিলে যেতিয়া মই অৰ্ডাৰটো ৰিচিভ কৰিব ল'লোঁ ডেলিভাৰী ডেলিভাৰী বয়জনে মোক দিবলৈ আহিলে তাৰ পাছত যেতিয়া মই পইচাটো দিছোঁ তেতিয়া ডেলিভাৰী বয়জনে মোক কৈছে যে এইটো অৰ্ডাৰ দহ হাজাৰ টকাৰ নহয় পোন্ধৰ হাজাৰ টকাৰ তেতিয়া মই কৈছোঁ যে এইটোতো এনেকৈ নহ'ব মোকতো দহ হেজাৰ টকাত এভেইলেবল দেখোৱাই আছিলে তাৰ পাছত মই ডেলিভাৰী বয়জনক পোন্ধৰ হেজাৰ টকা দি পঠাই দিলোঁ তাৰ পাছত আপোনাৰ অৰ্ডাৰটোত মোক মানে মোবাইলটোৰ লগত মোক পাৱাৰ বেংক দিম বুলি কৈছিলে দিব বুলি তাত ৱেবছাইটত দেখাইছিলে আৰু তাৰ লগত আপোনাৰ হেডফোন দিব বুলি কৈছিলে লগত আপোনাৰ চাৰ্জাৰ দিব বুলি কৈছিলে আৰু তাৰ লগত মেমৰীও দিব বুলি কৈছিলে মই ভাবিছোঁ মেমৰি কাৰ্ডটো যদিও কম জিবি আছিলে হ'লেও একো নাই ইমানকেইটা বস্তু দহ হেজাৰ টকাত দিছে আৰু ইমান এটা ভাল ম'বাইল দিব তো মই লৈ লওঁ একো নাই আৰু ল'ম বুলি ভাবিয়ে আছিলোঁ যিহেতু মোৰ আগৰ ম'বাইলটো বেয়াই হৈ গ'ল তাৰ পাছত আপোনাৰ যেতিয়া মই অৰ্ডাৰটো দিলোঁ অৰ্ডাৰটোত টাইম তাত দেখাই থৈছিলে এসপ্তাহৰ ভিতৰত মোক অৰ্ডাৰটো এভেইলেবল কৰোৱাব মানে অৰ্ডাৰটো মোক দিবহি কিন্তু যেতিয়া মোক অৰ্ডাৰটো দিব আহিলে সেই অৰ্ডাৰটো প্ৰায় পোন্ধৰ বিশ দিন বেছি লগাই দিলে তাৰ পাছত যিটো অৰ্ডাৰটোৰ ৰিটাৰ্ণ পলিচি আছিলে সেইটোৰ সাতদিনৰ ৰিটাৰ্ণ পলিচি আছিলে যিহেতু মোৰ অৰ্ডাৰটো পোন্ধৰ বিশ দিন লেটকৈ আহিলে আপোনাৰ সাতদিনৰ অৰ্ডাৰটো পোন্ধৰ বিশ দিন যদি লেটকৈ আহে তেতিয়া তাততো আপোনাৰ সাতদিনৰ ৰিটাৰ্ণ পলিচিটোও গুচি যায় তো তাৰপিছত মই যেতিয়া হ'ব বোলো একো নাই ম'বাইলটো লগত বস্তু যিকেইটা আহিব বুলি কৈছিলে সেইকেইটা বস্তুটো নাহিলেই ধৰক যেনেকৈ পাৱাৰ বেংক হেডফোন চাৰ্জাৰ মেমৰী কাৰ্ড সেইকেইটাতো নাহিলেই হ'লেও ম'বাইল এটা আহিছে দহ হেজাৰ টকাত বিশ হেজাৰ টকীয়া ম'বাইল এটা ভালেই হ'ব চাগৈ সেইবুলি ইউজ কৰি চালোঁ ইউজ কৰি যেতিয়া চালোঁ তাত স্পীকাৰটো ইমানেই বেয়া তাত মই ফোন কৰিলেতো একো শুনা নাপাওঁৱেই আনকি মই তাত যদি মই ক'ল কৰোঁ কাৰোবালৈ মোৰ ভাত মাতটোও মানে ভালদৰে শুনা নাপায় অপ'নেণ্টজনে মোৰ আৰু তাত আপোনাৰ দহ হেজাৰ টকাৰ ম'বাইল এটা অন্ততঃ কেমেৰাটো অলপ ভালো হ'ব লাগে কিন্তু তাৰ কেমেৰাটো যথেষ্ট বেয়া যিটোৰ কাৰণে মই কিছুমান ক্ষেত্ৰত মই ফটো ক্লিক কৰা বা কিবা কাম কৰা কিছুমান ক্ষেত্ৰত মোৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু তাত নেক্সট কথা আহিলে আপোনাৰ নেটৱৰ্ক স্পীডটো নেটৱৰ্ক স্পীডটো যিকোনো ম'বাইলত ধৰক এণ্ড্ৰইড ম'বাইলত অলপ ভালেই লাগে যিহেতু ম'বাইলটো এণ্ড্ৰইড ম'বাইল সেইটো কাৰণেই মানুহে ইউজ কৰিব বিচাৰে কিন্তু ইয়াৰ নেটৱৰ্ক স্পীডটো ইমান বেয়া যিটো কাৰণে মই ফাইভ জি চিম লগাইও তাত মই নেটৱৰ্ক স্পীড স্পীডটো মানে ভালদৰে পোৱা নাই আৰু তাত আপোনাৰ বেটেৰী এম এ এইছ যেতিয়া মই অৰ্ডাৰটো ল'ম বুলি চাইছিলোঁ তাত অৰ্ডাৰটোত আপোনাৰ সাত হেজাৰ এম এ এইছ ৰ বেটেৰী কোৱালিটি আছিলে কিন্তু এতিয়া মোৰ ম'বাইলটো এঘণ্টা দুঘণ্টামান যদি ভালদৰে চলাওঁ তাৰপিছত মোৰ ম'বাইলটো ছুইচ অফ হৈ থাকে তো এনেকৈ হ'লেতো ভাল লাগিব জানো ইমান এটা মানে ধৰক ম'বাইলটো মানুহে বাৰে বাৰে লৈ নেথাকে তো তাৰ পাছত আপোনাৰ দুৱেল চিম মোক মানে লগাব পৰা তাত জেগা আছে বা দুৱেল চিম থকা ম'বাইল বুলি মোক তাত অৰ্ডাৰটোত দেখাইছিলে কিন্তু তাত মই যেতিয়া চাইছোঁ যে তাত দুৱেল চিমটো বাদেই তাত এটা চিম লগাব পাৰি অকল তাকো সেইটো নেটৱৰ্কৰ প্ৰব্লেম আৰু নেক্সট আহিলে আপোনাৰ মেম'ৰী মেম'ৰী কাৰ্ডটো তাৰ লগত দিব বুলি কৈছিলে যিটো নিদিলে কিন্তু হ'ব একো নাই কিন্তু মোক তাত যেতিয়া মই নিজৰ মেম'ৰী কাৰ্ডটো মই তাত লগাম বুলি চাইছোঁ তাত মেম'ৰী কাৰ্ড লগোৱা অপশ্যনটোৱে নাই যিটো মানে মেম'ৰী কাৰ্ড লগাব পৰা জেগা সেই টুকুৰাই নাই তো এনেকুৱা হ'লেতো ভাল নেলাগে ন' দাদা আৰু মই ভাবিছোঁ মই এনেকুৱা কিছুমান ফেক ৱেবছাইটৰ পৰা মই মানুহক অৰ্ডাৰ ল'বলৈ যিকোনো মানুহকে মই ক'ব নকওঁ আৰু মানে অৰ্ডাৰ ল'ব মই নিদিওঁ আৰু এনেকৈ হ'লে ভাল নেলাগে দাদা আপোনালোকৰ পৰা মই অৰ্ডাৰটো লৈ ভাল নেলাগিলে ইমান